অ' হেল্ল' হয় হয় হয় হয় আপুনি এইটো মুগা শিল্প মানে হেৰিয়া ওপৰতে কৰিব লাগিব এতিয়া আপুনি গোটেই টপিকটোৰ ওপৰতে কৰিলে ভাল হ'ব ক'ত পোৱা যায় কি কথা এতিয়া মেইন কথা হ'ল মুগা হৈছে এন্থেৰিয়া আছামেনছিছ প্ৰজাতিৰ পলুৰ পৰা সৃষ্টি হোৱা এবাৰ এবিধ ৰেচম আৰু এই মুগা কেৱল অসমতেই পোৱা যায় গতিকে অসমৰ বাতাবৰণতহে মুগা পলু অনুকুল আৰু এইবোৰ চোম গছ আৰু শুৱালা গছত পোৱা যায় গতিকে আপুনি সেই গছৰ ওপৰত আৰু অসমৰ বাতাবৰণৰ ওপৰত কৰিব পাৰে গতিকে অ' গতিকে এই গো অ' ঠাই আছে বিশেষকৈ অসমৰ ঠাই চোম গছ আৰু শুৱালা গছতে পোৱা যায় গতিকে সেইসমূহ ঠাইতেই কৰিলেই আপোনাৰ ফিল্ড ষ্টাডিটো ভাল হ'ব

হয় হয় হয় ঠিক আছে হয় ঠিক আছে